মই ৰন্ধাৰ আগতেই সকলোবিলাক পাচলি প্ৰস্তুত কৰি লওঁ যিকোনো এটা বনাবলৈ ল'লে মানে

কবি বনাবলৈ ল'লে কবিখিনি কাটি লওঁ তাৰ পৰা আদা নহৰু গুচাওঁ গুচাই সেইখিনি ওচৰত যোগাৰ কৰি লওঁ তাৰ পৰা আকৌ পিঁয়াজ নহৰু সেইখিনিও কাটি কৰি লওঁ তাৰ পিছত আকৌ কেৰাহীত দিবৰ কাৰণে কেৰাহী চেৰাহী গোটাই লওঁ এইদৰে মাছখিনি আকৌ বনাবলৈ হ'লেও মাছ বনাবলৈ ল'লেও মই মাছৰ কাৰণে কি কি কৰিব লাগে সেইখিনি প্ৰস্তুত কৰি লওঁ আদা নহৰু প্ৰস্তুত কৰোঁ পিঁয়াজ জলকীয়া তেল নিমখ হালধি এইদৰে মই কচুৰ তৰকাৰি বনাবলৈ হ'লেও কচুখিনিও কাটি কুটি ওচৰত গোটাই লওঁ আদা নহৰু সকলোখিনি প্ৰস্তুত কৰোঁ মাংস তৰকাৰি বনাবলৈ হ'লেও মাংস কাৰণে কি কি লাগে আদা নহৰু পিঁয়াজ সকলোখিনি প্ৰস্তুত কৰিহে ৰন্ধা কাৰণে আগতেই গোটেই উৎপাদনখিনি প্ৰস্তুত কৰোঁ